উকিল পুলিচ বা ষ্টেচন বা ক'ৰ্টৰ ক্ষেত্ৰত গ্ৰাম্য অঞ্চলৰ লোকসকলৰ বাবে আইনগত ব্যৱস্থা পোৱাত অসুবিধা বুলি ক'লে শিক্ষাৰ অভাৱক আমি বিশেষভাৱে ক'ব লাগিব